মোৰ প্ৰিয় ইউটিউব খাদ্য ৰেচিপি চেনেল যেনে হৈছে আমাৰ গাওঁ খুবেই ভাল লাগে চাই কাৰণ তাতে আমাৰ আগৰ দিনৰ কেনেকৈ চৌকাত ভালদৰে পৰিপাটিকৈ খাদ্যবোৰ বনোৱা হৈছিলে আৰু আগৰ দিনৰ যি সোৱাদ আছিলে মানে সেই ৰেচিপিটো দেখাৰ লগে লগে গম পাই যে অঁ এনেকৈ এনেকৈ বনাব পাৰি মানে শাক পাচলি গাঁৱৰ বনৰীয়া যিয়েই হওঁক সেইখিনি যিমান সুষম আমাৰ শৰীৰৰ কাৰণে সুষম হয় সেইখিনি আমি তাৰপৰাই পাওঁ সেইকাৰণে মই ভাবিছোঁ সেই চেনেলটোৰ পৰা মই বহুতখিনি শিকিব পাৰিছোঁ সেইবাবে মই সেইটো চেনেল চাওঁ আমাৰ গাঁও তাৰপৰা মই বহুতো খাদ্য মই বনাবলৈ শিকিছোঁ হাঁহ কোমোৰা আগতে ভালদৰে নাজানিছিলোঁ কোমোৰাটো কিমান সময় বইল কৰিব লাগে আৰু কেৰাহী লোহাৰ কেৰাহীতহে ভাল হয় সেইটো মই শিকিলোঁ মই আগতে প্ৰেচাৰ কুকাৰত মই সিজাই দিছিলোঁ কিন্তু এক্সোৱেলি লোহাৰ কেৰাহিটোত যি চৌকাৰ গৰম গৰম গৰম জুই উত্তপ্ত জুই ক'বলৈ গ'লে সেই তাতেই সেই কোমোৰাৰ কেৰাহীৰ ঢাকোন নমৰাকৈ যেনেকৈ সিজোৱা যায় সেই সোৱাদটো মানে খুবেই ভাললগা মই বনালোঁ কোমোৰা হাঁহ তেনেকৈ অলপ সিজাইছিলোঁ বেছিকৈ সিজোৱা নাছিলোঁ কোমোৰাখিনি যেনেকৈ কৈছিলে আমাৰ গাঁও চেনেলটোত তেনেকেই মই কৰিছিলোঁ আৰু খুবেই ভাল পাইছে মোৰ পৰিয়ালে মোৰ ল'ৰা ছোৱালী কেইটাই খুবেই ভাল পাইছে আৰু সেইবাবে মোৰ ভাল লাগিছে এই চেনেলটো খুবেই ভাল সকলোৰে বাবে ভাল এই চেনেলটো সকলোৱে চাব লাগে আমাৰ গাঁৱৰ চেনেলটো